অসমত পৰ্যটকসকলে ভ ভ্ৰমণ কৰিব পৰা আধ্যাত্মিক বহুতো স্থান আছে যেনে নামঘৰ মন্দিৰ হেৰি শংকৰদেৱ মাধৱদেৱৰ দিনতে ঢেকীয়া খোৱা নামঘৰ তাৰপিছত মইনা পাৰা নামঘৰ আৰু গোলাঘাটত থকা আঠখেলীয়া নামঘৰ এই নামঘৰবিলাক আছে আৰু আয়ুৰ্বেদিক আয়ুৰ্বেদিক কলেজ আয় আয়ুৰ্বেদিক কলেজ আদিও আছে যদি ঢেক ঢেকীয়াখোৱা নামঘৰ আৰু বৰনামঘৰ আছে এই মইনা পুৰীয়া নামঘৰ এই শ্ৰী শ্রী এই আঠখিলীয়া নামঘৰ ক'লোঁৱে নামঘৰ আছে আৰু মন্দিৰ আছে বিশেষকৈ গুৱাহাটীত কামৰূপ জিলাত কামৰূপ জিলাত কামাখ্যা মন্দিৰ আছে আৰু কামাখ্যা মন্দিৰ আছে আৰু তি তিনিচুকীয়া জিলাত টিলিঙা মন্দিৰ আছে বহুত মানুহৰ তাত সমাগম হয় কিছুমানৰ বিশ্বাস তাত কিছুমান টিলিঙা মন্দিৰলৈ গ'লে বহুত মনৰ কামনা পূৰ্ণ হয় মানুহবিলাকৰ এইটো বিশ্বাস আছে